অ হয় এই হেমন্ত হয়নে বাৰু অ মই আপোনাৰ মিটিয়ণীৰ পৰা কৈছিলোঁ অ মই সেইদিনাখন আপোনালোকৰ ডিলাৰলৈ গৈছিলোঁ

এতিয়া মানে আপোনাৰ কম তেল খোৱা এটা হিচাপৰ ৰেঞ্জৰ অধিক ৰেঞ্জৰ নহয় অ যাব অ এনেই কেনেকুৱা বাৰু ভালনে

এ এতিয়া কিমানৰ ভিতৰত মানে কিমান ৰেঞ্জলৈকে আছে একদম নিম্নতম কিমান আছে উচ্চতম কিমান আছে সেইটো মই নাজানো বাৰু সেইটো অ নহয় মই মানে ইনষ্টলমেণ্টৰ কথাটো ভবা নাছিলোঁ মই কেচৰ কথাটোৱেই ভাবিছিলোঁ অ কেচত কৰিলে বোলে সিমান পিছলৈ চিন্তা নাথাকে তাকে অ ডিলাৰলৈ যাম বুলি কোনদিনাখন যাম বাৰু তাকে অ তাতে ধৰক এই সপ্তাহটোতে কোনোবা এদিনাখন যাম মই পৰা কৈছোঁ হয় মই আপোনাক দেখোঁ মাজে সময়ে কিন্তু আপোনাৰ তেনেকৈ মাত বোল নহয় আৰু অ অ অ হয় হয়

ও ও অ নহয় সেইবিলাক মানে হ'লে আৰু একো লগতে হৈ আহিলে ভাল মই বৰ বিশেষ নাজানো তেনেকৈ বাইকৰ বিষয়ে

ও অ ও নহয় অ কাইলৈকে যাওঁ তেতিয়া আপুনি চাব খালি আপোনাৰ ৰং চং কেনেকুৱা কি হয় আপোনাৰ কি মানে মিলাই পেলাই

আৰু অন্য কি লাগিব

অ নহয় মানে মই যাম নহয় মই কাইলৈ যাম আজি হ'ব দিয়ক মই কথাখিনি জানি ল'লোঁ কাইলৈ ঠিক আপোনাৰ এঘাৰ বজাত যাম ও ও হ'ব দিয়ক অ অ অ হ'ব